মই বাহিৰৰ হোটেল আৰু ধাবাত খাই ভাল পাওঁ ইয়াৰ কাৰণটো হৈছে ঘৰত ৰান্ধনি মই একমাত্ৰ গতিকে ঘৰত মই একেৰাহে বনাই থাকি অলপ আমনি পাওঁ আৰু বিভিন্নজনলৈ বিভিন্নখন বেলেগ বেলেগ কৈ ৰান্ধি থাকি অলপ অসুবিধাৰো সন্মুখীন হওঁ গতিকে ঘৰৰ সকলোকে লৈ মই বাহিৰৰ হোটেললৈ ওলাই যাওঁ হোটেলতে ইহঁতৰ ইচ্ছা মতে যি মন যায় খাবলৈ দিওঁ আৰু সেই বুলিয়েই নহয় ঘৰত যে আমনি পোৱা বুলিয়েই ঘৰত ৰান্ধি আমনি পোৱা বুলিয়েই যে বাহিৰত ওলাই গৈ খাম সেইটো নহয় কেতিয়াবা এনেই বন্ধ দিন পালেও ঘৰত ছোৱালী দুজনী লগত লৈ গৈ ঘৰৰ পৰা ওলাই গৈ বাহিৰত খাবলৈ মন যায় সেই বুলিয়েই মই হোটেল আৰু ধাবাত গৈ মাজে মাজে খাওঁ